ইতিহাস ইতিহাস শব্দটোৰ অৰ্থ বা ইয়াৰ পৰিসৰ যথেষ্ট বহল ইতিহাসৰ বিষয়ে ক'বলৈ গ'লে বা শিকিবলৈ গ'লে পুৰণি বা ট্ৰেডিশ্যনেল পৰম্পৰাগত পদ্ধতিত আমি কিতাপৰ জৰিয়তে বা বিভিন্ন গ্ৰন্থৰ জৰিয়তে বিভিন্ন লেখকৰ লিখনিৰ জৰিয়তে তথা বাতৰিকাকতত উপলব্ধ বিভিন্ন টোকাৰ জৰিয়তে আমি ইতিহাসৰ বিষয়ে জানিবলৈ পাইছোঁ আৰু বৰ্তমানো পাই আছোঁ আৰু বৰ্তমান যিহেতু প্ৰযুক্তিবিদ্যাৰ যোগ তথা অনলাইনত যথেষ্ট সংখ্যক তথ্যৰ উপলব্ধ কিছু কিছু সময়ত অনলাইনৰ অনলাইনৰ সুবিধা সুবিধা আৰু অসুবিধাও আছে অনলাইন প্ৰযুক্তিবিদ্যাৰ ধনাত্মক তথা ঋণাত্মক দৃষ্টিকণো আমি দেখিবলৈ পাওঁ আৰু বিশেষকৈ ইতিহাস অধ্যয়নৰ ক্ষেত্ৰত বা ইতিহাসৰ বিষয়ে বিভিন্ন দিশত জ্ঞান অৰ্জন কৰিবলৈ প্ৰযুক্তি তথা অনলাইন অনলাইন অনলাইন পদ্ধতিৰে যথেষ্টখিনি আমাক উপকৃত কৰিছে আৰু ইয়াৰ জৰিয়তে উল্লেখ কৰিব পাৰি যে বৰ্তমানৰ বহু বহু প্ৰচলিত চেটজিপিতি তথা বিভিন্ন ছ'চিয়েল মিডিয়া ছ'চিয়েল মিডিয়া প্লেটফৰ্ম তথা সামাজিক মাধ্যমৰ জৰিয়তে উদাহৰণস্বৰূপে ইউটিউব ইউটিউবৰ জৰিয়তে আজিকালি বিভিন্ন অধ্যয়নৰ সমল এটা হৈ পৰিছে কিয়নো ইতিহাসৰ জৰিয়তে ইউটিউবৰ জৰিয়তে আমি জানিবলৈ পাৰোঁ বিভিন্ন দেখিবলৈ পাইছোঁ বিভিন্ন শিক্ষাগত চেনেল তথা শিক্ষক শিক্ষকসকলে বিভিন্ন ভিডিঅ'ৰ জৰিয়তে কেৱল ইতিহাসেই নহয় সমগ্ৰ তথা বিভিন্ন ধৰণৰ জ্ঞান জ্ঞান অৰ্জন কৰাত বা জ্ঞান প্ৰদান কৰাত যথেষ্টখিনি সুবিধা আগবঢ়াইছে ইয়াৰ উপৰি যদি আমি চেটজিপিটিৰ কথা ক'বলৈ যাওঁ চেটজিপিটিৰ জৰিয়তে বৰ্তমান বহুতো তথ্য সহজভাৱে উপলব্ধ হৈ পৰিছে এয়া সহজ সহজ পদ্ধতিত সহ তথা কম সময়ত অধ্যয়ন অধ্যয়নৰ এটি সমল হৈ পৰিছে তথা ইতিহাসৰ বিষয়ে জানিবলৈ হ'লে যদি মই ভাৰতৰ বিষয়ে কওঁ ভাৰতৰ ইতিহাসৰ পৰিসীমা যথেষ্ট বহল মহেঞ্জ'দাৰো হৰপ্পা সভ্যতাৰ কথাৰ পৰা আৰম্ভ কৰি বিভিন্ন যদি আমি গ্ৰন্থৰ বিষয়ে বৈদিক গ্ৰন্থৰ বিষয়ে যদি আমি যাওঁ বেদ যি আমাৰ চাৰিখন বেদ আছে সেই বেদৰ বিষয়েও যদি আৰু তাৰ আগলৈকে আমি যাব বিচাৰোঁ তেতিয়াহ'লে আমি যথেষ্টখিনি চেটজিপিটিত খুব কম সময়ৰ ভিতৰতে যথেষ্টখিনি তথ্য আগবঢ়াই দিয়ে খুব কম সময়ৰ ভিতৰতে ইয়াৰ সুবিধা অসুবিধাৰ ক্ষেত্ৰত যদি মই উল্লেখ কৰিবলৈ যাওঁ সুবিধাৰ ক্ষেত্ৰত ক'ব লাগিব এক নম্বৰ ক ক'ম যে ইয়াৰ অসুবিধা হৈছে খুব অতি কম সময়ত উপলব্ধ কিছুমান তথ্য আৰু অসুবিধাৰ ক্ষেত্ৰত তোমাৰ মই যদি ক'বলৈ যাওঁ তেতিয়াহ'লে মই ক'ম যে ই কিছু কিছু ক্ষেত্ৰত বৈধ নহ'বও পাৰে কিছুমান তথ্য প্ৰতিটো তথ্যই যে বিশ্বাস বিশ্বাস কৰিব পাৰি বা শুদ্ধ হ'ব তাৰ তাৰ তাৰ উপলব্ধতাটো কিছু কম তাৰ বিশ্বাস বা গ্ৰহণযোগ্যতাটো কিছু কম কিয় কম বা ইয়াৰ ইয়াৰ কাৰণটো ইয়াৰ কাৰণটোৰ বিষয়ে ক'বলৈ গ'লে যথেষ্টখিনি থাকিব কিন্তু আমি ইতিহাসৰ বিষয়ে ইতিহাস প্ৰযুক্তি বা অনলাইনত আমি ঐতিহাসিক তথ্যৰ উপলব্ধাক উপলব্ধতাৰ বিষয়ে যিহেতু আমি কৈ আছোঁ সেই ক্ষেত্ৰত ক'বলৈ গ'লে ইতিহাস এটা সমাজ জীৱনৰ তথা মানৱ জীৱনৰ এটা উদাহৰণ বা প্ৰকৃত স্বৰূপ বুলি ক'ব পাৰোঁ কিয়নো ভাৰতৰ ক্ষেত্ৰত ভাৰতৰ স্বাধীনতাৰ বিষয়ে যদি আম আমি বৰ্তমান সময়ত জানিবলৈ বিচাৰোঁ সেয়া এক ইতিহাস মানৱ সভ্যতা ভাৰতৰ আৱিষ্কাৰ কিদৰে হিউৱেনচাং আহি চীনা পৰিব্ৰজক হিউৱেনচাঙে আহি ভাৰতৰ বিষয়ে বিভিন্ন সমল তেওঁৰ গ্ৰন্থত লিখি গৈছিলে সেয়াও এক গুৰুত্বপূৰ্ণ বিষয় তাৰ পৰাও আমি যথেষ্টখিনি পাওঁ গতিকে এতিয়া উদাহৰণস্বৰূপে যদি আমি অনলাইনত বা গুগল তথা চেটজিপিটি এই ধৰণৰ ছাৰ্চ ইঞ্জিন পদ্ধতিৰে যদি আমি ঐতিহাসিক ঐতিহাস ইতিহাসৰ বিষয়ে আমি জানিবলৈ বিচাৰোঁ তেতিয়াহ'লে ই যথেষ্টখিনি অ সহজ হৈ পৰিছে আৰু কেৱল হিউৱেনচাং আৰু ইণ্ডিয়া এনেদৰে মাৰি মাৰি দিলেই যথেষ্টখিনি তথ্য অতি কম সময়ৰ ভিতৰতে যথেষ্টখিনি তথ্য আহি পৰে তাৰোপৰি যদি আমি ইউটিউবত চাৰ্চ কৰি দিওঁ যে ভাৰতৰ ভাৰতৰ ইতিহাস বা হিষ্ট্ৰী অফ ইণ্ডিয়া এইদৰে মাৰ চাৰ্চ কৰি দিয়াৰ লগে লগে এইদৰে লিখি দিয়াৰ লগে লগে খুব কম সময়ৰ ভিতৰতে যথেষ্টখিনি শিক্ষকে প্ৰদান কৰা বিভিন্ন ধৰণৰ ভিডিঅ' এই প্ৰচাৰ ইউটিউব ইউটিউব প্ৰচাৰ মাধ্যমৰ জৰিয়তে এয়া প্ৰচাৰিত কৰে তেওঁলোকে আৰু আমি ঘৰতে বহি ঘৰতে বহি বা গ্ৰন্থ বা বস্তুগত কিতাপ আমি অ হাতত নোলোৱাকৈয়ে আমি মোবাইলতে আমি গোটেইখিনি তথ্যবাস সমত আমি জানিবলৈ পাৰোঁ কিন্তু ইয়াৰ ভিতৰত অসুবিধাৰ ক্ষেত্ৰত ক'বলৈ গ'লে অসুবিধাও যথেষ্টখিনি থাকে বুলি মই ভাবোঁ কিয় ভাবোঁ কিয়নো ইয়াৰ কিছু কিছু ক্ষেত্ৰত মই মোৰ দৃষ্টিকোণেৰে চাব বিচাৰোঁ কিছু কিছু ঋণাত্মক ইয়াৰ দিশো আছে যিদৰে যিদৰে যিদৰে ইউটিউবত বিভিন্ন বিভিন্নজনে বিভিন্ন তথ্য আগবঢ়ায় আৰু সেই তথ্যই সেই তথ্য সেই তথ্য শুদ্ধ হয় নে নহয় গ্ৰহণযোগ্য হয় নে নহয় এই এক প্ৰশ্ন প্ৰশ্নবোধক আহি পৰে ইয়াত কিয়নো যদি এখন কিতাপ কিতাপৰ পৰা আমি কিছু অধ্যয়নৰ বিষয়ে জানিবলৈ বিচাৰোঁ সেই ক্ষেত্ৰত আমি ক'ব লাগিব সেই তেখেত লেখক বা অধক্ষ্য অধ্যাপকজনে বিভিন্ন হয়তো বিভিন্ন অধ্যয়নৰ জৰিয়তে ৰিচাৰ্চ ৱৰ্কৰ জৰিয়তে এয়া এই তথ্যসমূহ দাঙি ধৰে কিন্তু আজিকালি সামাজিক মাধ্যমত যথেষ্ট সহজলভ্য হোৱাৰ বাবে বিভিন্ন ক্ষেত্ৰত দেখিবলৈ পোৱা যায় খুব কম গ্ৰহণযোগ্য বা খুব অতি সুক্ষ্ম দৃষ্টিকোণেৰেও কিছুমান ক্ষেত্ৰত ইতিহাসৰ বিষয়ে বিভিন্নজনে বিভিন্ন তথ্য আগবঢ়াই দিয়ে যি কিছু কিছু ক্ষেত্ৰত কম কম অধ্যয়ন নৰ বাবে বা কম তথ্য সু সু সুগ্ৰহণযোগ্য তথ্য নোহোৱাৰ বাবে সেই ভিডিঅ'টি বা সেই তথ্যসমূহ কিছু কিছু কিছু অশুদ্ধ বুলি অশুদ্ধতাৰ প্ৰতিও ধাৱমান হ'ব পাৰে বুলি দেখা যায় হোৱা দেখা যায় কিয়নো ছ'চিয়েল মাধ্যম বা সামাজিক প্ৰচাৰ মাধ্যমত যথেষ্টখিনি যথেষ্টখিনি সহজলভ্যতা আছে কিয়নো ইয়াত কিছু বাধা বা প্রাচীৰৰ কিছু বিভিন্ন বিশেষ বিশেষ আইন বিশেষ ৰুল বা ৰেগুলেশ্যনছ নাই যাৰ বাবে যদিও আছে একদম ট'টেলি নাই বুলি ক'ব নোৱাৰি কিন্তু যথেষ্টখিনি ইয়াত হেৰি আছে ইয়াত ৰুল ৰুলছ ৰেগুলেশ্যন আছে কিন্তু তথাপিও আ অন্য মাধ্যমতকৈ অন্য পৰম্পৰাগত মাধ্যমতকৈ কিতাপ ৰেড কিতাপ ৰেডিঅ'ই হওক বা তথা বাতৰিকাকতৰ জৰিয়তে হওক ইয়াৰ উপৰি ইয়াৰ বাহিৰে সামাজিক মাধ্যমত বা প্ৰযুক্তি মাধ্য মাধ্যমত ইয়াৰ কিছু জটিলতাটো কিছু কম সেই ক্ষেত্ৰত আমি ইয়াক বৈধতাৰ বৈধতাৰ ক্ষেত্ৰত চাবলৈ গ'লে ই বৈধতাৰ ওপৰত প্ৰশ্নবোধক আহি পৰে যিহেতু ইতিহাস হৈছে সমাজৰ দাপোনস্বৰূপ বা প্ৰাণস্বৰূপ সেই ক্ষেত্ৰত ইতিহাসৰ বিষয়ে আমি শুদ্ধ তথ্য আগবঢ়োৱাটো এক অতি গুৰুত্বপূৰ্ণ হৈ পৰে ই এই ক্ষেত্ৰত প্ৰযুক্তি মাধ্যমৰ জৰিয়তে ই কিমান দূৰ গ্ৰহণযোগ্য হয় সেয়া জানিবলৈ সেয়া বুজিবলৈ বা দেখিবলৈ কিছু কঠিন হৈ পৰে আৰু লগতে অসুবিধাৰ ক্ষেত্ৰত ক'ব পাৰি যে য খুব কম সময়ৰ ভিতৰত আমি যদি কিবা এটা কোনো এটা তথ্যৰ বিষয়ে ইতিহাসে হওক বা অন্য কোনো অধ্যয়নগত তথ্যৰ বিষয়ে আমি যদি জানিবলৈ ভাবোঁ খুব কম সময়ৰ ভিতৰতে আমি জানিবলৈ পাওঁ